হেল্ল' কওক হা হা হা হয় আমি বাহিৰৰ পৰা আহিছোঁ আপুনি কোনে কৈছে বাৰু হয় আচ্ছা আচ্ছা আপোনালোকৰ ইয়াত বিহুটো কেনেকৈ পাতে বাৰু অ অসমৰ বিহুটো হয় হয় আচ্ছা আচ্ছা

হয় আচ্ছা

হয় হয় হয় এই মানে ধৰক আপোনালোকৰ কাতি বিহুত কেনেধৰণে কি কৰি কি খায়

এই আপোনালোকৰ কাতি বিহুটো কেনেধৰণে উদযাপন কৰা হয় আচ্ছা ঠিক আছে ঠিক আছে